অঁ মই সৰুতে নাচ গান কৰি তাৰপাছত সেই খেল খেলা ধূলা কৰি ভাল পাইছিলোঁ বিশেষকৈ মই বিহু নাচি ভাল পাইছিলোঁ বা এই খেলা ধূলা ভেকশ্যন দি ভাল পাইছিলোঁ পৰিস্থিতিত পৰি মানে ডাঙৰ হোৱা লগে লগে আৰু ঘৰৰ মানুহে এইবিলাক কৰিব নিদিয়ে বা বিহু নাচিব যাব নিদিয়ে বাহিৰত এনেই আৰু সৰুতে নাচিছিলোঁ মই বিহুত বিহুতো নাচি বিৰাটেই ভাল পাইছিলোঁ কিন্তু ঘৰৰ মানুহে কয় কি ছোৱালী মানুহে এনেকৈ যাব নেলাগে সেনেকৈ যাব নেলাগে কিন্তু খেলা ধূলাটোৰ ভেকশ্যনটো এনেকৈ কৰিছিলোঁৱে ডাঙৰ হোৱালৈকে কৰিছিলোঁ কিন্তু স্কুলত এই কাষৰ বিহু হ'লে ভেকশ্যন প্ৰতিযোগিতা পাতে তাতে ভেকশ্যন কৰিছিলোঁ বহুত কেইবাৰ এনেকৈ এনেকৈ হেৰি হৈছিলোঁ এই পাগলীৰ ভাও কৰিছিলোঁ এবাৰ মাছমৰীয়াৰ ভাও কৰিছিলোঁ খৰিকটীয়াৰ কৰিছিলোঁ এনেকৈ বহুতখিনিয়েই আৰু কৰিছিলোঁ কিন্তু এতিয়া আৰু ডাঙৰ হোৱাৰ লগে লগে সেইবিলাক আৰু কমি গ'ল কাৰণ কি আৰু ঘৰৰ মানুহে নিদিয়া হ'ল এনেকৈ আৰু ক'ব কোনোবাই কিবা ক'ব আৰু হ'ব আৰু ছোৱালী মানুহ এইটো কৰিব নালাগে সেইটো কৰিব নালাগে বিহু নাচিব গ'লে কাষৰ মানুহে ক'ব এই বিহু নাচিছে চোৱা সেনেকৈ আৰু পৰিস্থিতি মোৰ এতিয়াও বিৰাট দুখেই লাগে আৰু বিহুতো কোনোবাই নাচিলে মোৰো নিজে নাচিবৰ মন যায় এনেকৈ আৰু বেলেগে নাচিলে আৰু নাচিব মন যায় এতিয়াও কাৰণ কি নিজে ভাল পোৱা বস্তু যিহেতু সেইকাৰণে আৰু পৰিস্থিতিৰ বাধ্যত পৰি আৰু এৰিব লগা হ'ল মানুহে কোৱাক চাই কিনে এনেকৈ আৰু হেৰি এতিয়াও মোৰ কিন্তু ইচ্ছা বহুত মন যায়